ভাৰতৰ কিছুমান আটাইতকৈ জনপ্ৰিয় ক্ৰীড়া যেনেদৰে জনপ্ৰিয় ক্ৰীড়া বুলি আমাৰ সৌ সেইদিনা অসমৰ পৰা গৌৰৱ উজ্বলাই আনিছে লাভ লাভলিনা বৰগোঁহাই হীমা দাস এইসকল এইসকল আমাৰ কাৰণে অসমৰ কাৰণে নাম উজ্বলাই অনাৰ চাক লৈ আমি গৌৰৱবোধ কৰিব পাৰোঁ আৰু তেওঁলোক ভাল তেওঁলোকৰ ক'চ যিসকলে শিক্ষা প্ৰশিক্ষণ তেওঁলোক ভাল আছিল বহুত নিৰল নিস্তব্ধ শান্ত কিৰা কিৰা মই ক্ৰিকেট আৰু ফুটবল খেলি ভাল পাওঁ ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰ বুলি মই ভাবোঁ তেৱেঁ আমাৰ ভাৰতত আটাইতকৈ বেছি ৰাণ ক্ৰিকেটত কৰিবলৈ সক্ষম হৈছিল আজিলৈ তেওঁৰ ৰেকৰ্ড কোনেও ভাঙিব পৰা নাই আৰু আৰু মই চাবলৈ গ'লে এইবাৰ ক্ৰিকেট খেলা চাই বিৰাট কোহলিৰো খেল ভাল লাগে চাওঁ আৰু ক্ৰীড়া ক্ৰীড়া সাধাৰণতে ক্ৰীড়াই দেহক এক সুস্থ সৱল শৰীৰ দিয়াত সহায় কৰে ক্ৰীড়া ক্ৰীড়া হৈছে আমাৰ আমাৰ শাৰীৰিক শাৰিৰীক শক্তি বৃদ্ধিৰ আন কাৰক ক্ৰীড়া কিবা খেল খেলিব লাগে আজিকালি নানান ধৰণৰ খেল খেলা যায় এই খেলসমূহত আমাৰ ব্যাঘাত নজন্মোৱাকৈ আৰু আমি ক্ৰিকেট ধৰ ভলীবল ফুটবল আমি অকলে খেলিবনে আৰু যাক গ্ৰুপৰ ভিতৰত খেলা হয় কিন্তু গ্ৰুপৰ ভিতৰত খেলিবলৈ হ'লে

বিভিন্ন ধৰণৰ লগ সমনীয়াৰ লগত খেল খেলোঁ আৰু সেই আজিকালি কেইদিনমান আগতে আই পি এল আই পি এল নহয় ৱৰ্ল্ড কাপ হৈছিল ভাৰতে কম সময়ৰ কাৰণে জয় হ'বলৈ কম সময়ৰ কাৰণে জয় হ'বলৈ কিবা সাধাৰণ কাৰণত জয় হ'ব পৰা নাছিল গতিকে সেই আৰু গতিকে খেল খেল খেলিব লাগে খেল বহুত দৰকাৰী ধন্যবাদ